মানুহৰ জীৱনত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট থাকে আৰু সেই প্ৰডাক্টবিলাকৰো এই কোৱালিটি লৈ দামবিলাকো বিভিন্ন ধৰণৰ হয় তাতে বৰ্তমান যুগৰ মানুহখিনিৰ যিখিনিৰ সীমিত উপাৰ্জন মানুহ সেইখিনিয়ে সাধাৰণতে কম ৰেঞ্জৰ বা যাৰ উপাৰ্জন বেছি তেওঁলোকে অলপমান ষ্টাইলিছ অলপ বেছি ৰেঞ্জৰ বস্তুৰ প্ৰডাক্টবিলাকেই ব্যৱহাৰ কৰে তে আমাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি আজি অলপ দিনৰপৰা মই বিশেষকৈ জোতা আৰু চেন্দেল খাদিমৰে ব্যৱহাৰ কৰি আছো কেতিয়াবা বৰষুণতো তিতিছে ৰ'দতো শুকাইছে তথাপিও আৰু দাম হিচাবেও বিশেষ এটা নহয় আৰু বিশেষ কিছুমান পূজা হওক বিহু হওক তেনেকুৱা ক্ষেত্ৰত কিছুমান ৰেহাই মূল্যতো দিয়ে মই পাইছোও তেনেকুৱা আৰু খাদিমৰ বস্তু ব্যৱহাৰ কৰি মই বেয়া পোৱা নাই আজি নাই বুলিও পোন্ধৰ বছৰমানেই হ'ল মই জোতা চেন্দেল এই খাদিমৰপৰাই লওঁ আৰু দামটো অলপ মাৰ্জিনেল পাওঁ আমাৰ মানে উপাৰ্জনৰ লগত মিলাকৈ বস্তুখিনি আমি কিনিব পাৰোঁ আৰু ৰাফ ইউজো কৰি চাইছোঁ আন বিশেষ এটা বেয়া পোৱা নাই আৰু খাদিমৰ বস্তুৱেই মই ব্যৱহাৰ কৰি আছো